হেল্ল' হয় কওক হয় হয় হয় হয় মই গম পাইছোঁ আপোনাৰ কথাটো আমি সে সেইগাল মানুহে আপোনাক বেয়াকৈ কোৱাৰ বাবে আমি দুঃখিত হৈছোঁ মই একশ্যন ল'ম বাৰু তেওঁক সোধা পোচা কৰিম আপুনি বেয়া পাই নাথাকিব হয় মই সোধা পোচা কৰি এই একশ্যন ল'ম আৰু ওপৰলৈও মই আপোনাৰ কমপ্লেইণ্টটো পঠিয়াম বাৰু কিন্তু আপুনি বেয়া পাই নাথাকিব ন নহয় নহয় আৰু তেনেকুৱা কে আৰু তেনেকুৱা কেতিয়াও নহয় মই আপোনাক কথা দিছোঁ মই তেওঁৰ ওপৰত একশ্যন ল'ম সুধিম সোধা পোচা কৰিম আৰু তা ইয়াৰ ওপৰত মই মিটিং এখনো দিম অঁ নিশ্চয় চেষ্টা কৰিম মই মোৰ ফালৰ পৰা হয় হয় ধন্যবাদ

কওকচোন পাৰিব পাৰিব কিন্তু মই কথা দিছোঁ এনেকুৱা আৰু আপোনাক কোনেও এনেকুৱা ব্যৱহাৰ নকৰে আপুনি একেবাৰে নিচিন্তমনে থাকিব পাৰে বা বেংকৰ লগত আপুনি লেনদেন কৰিব পাৰে সেইটো আপুনি ব্যৱ আস্থা ৰাখক আমাৰ ওপৰত আমি ইয়াৰ ওপৰত একশ্যনো ল'ম আৰু আলোচনা কৰি মিটিংখন মিটিং এখনো দিম আপুনি সেইটো কাৰণে ইমান টেনশ্যন কৰি নাথাকিব হয় হয় ৱেলকাম থেংক ইউ